ধৰ্মীয় স্থানলৈ ৰাতিপুৱা শুই উঠাৰ পৰাই বিচনাৰ পা নমাৰ পৰাই শৰণ ভক্তি আৰম্ভ হয় তাৰ পিছতে উঠি শৌচাৰ চাৰ কৰি আহি গা পা ধুই গুৰু গৃহত প্ৰৱেশ কৰাৰ পৰা ধৰ্মীয় স্থানত যেতিয়াই প্ৰৱেশ কৰা যায় তেতিয়াই ভগৱন্তৰ চৰণত মনটো নিৱেশ কৰা হয় তেতিয়াই লগে লগে মনটো গোটেই দিনটোৰ কাৰণে পৱিত্ৰ আৰু কৰ্মৰ উদগনি বাঢ়ি আহে তাৰ লগে লগে শাৰীৰিক মানসিক আধ্যাত্মিক বহুখিনি উৎকৰ্ষ সাধন হয় আমাৰ মানুহৰ জীৱনত দৈনন্দিন কোনো ঈশ্বৰে কোৱা নাই যে গোটেই দিনটো গোটেই ৰাতিটো এক ঈশ্বৰৰ নাম লৈ বহি থাকিবলৈ হাতে কৰা কৃতকাম মুখে লোৱা ৰামনাম ভগৱন্তই কৈছে যে মাত্ৰ মোৰ নাম এবাৰহে লোৱা শুদ্ধচীতে এবাৰ মোৰ নাম লৈ তোমাৰ দৈনন্দিন জীৱনত কৰিবলগীয়া কামবোৰ সকলোখিনি কৰি যোৱা তাৰপিছত ধৰ্মীয় অনুষ্ঠানবিলাকলৈ সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত যেতিয়া যোৱা যায় তাত লগৰ সমনীয়াসকলক যেতিয়া লগ পোৱা যায় যেতিয়া সংগী বৃন্দক লগ পোৱা যায় তেতিয়াই ভগৱন্তৰ চৰত মনটো একেবাৰে নিমজি দি যায় তেতিয়াই ভকতৰ সঙত প্ৰৱেশ কৰাৰ লগে লগেই শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনায় নাই নাই নাই আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু কৃপাৰ সাগৰ দৈপকীনন্দন পুৰিও মনৰ কাম ভকতৰ সং সদান গৈছে মুখে তোৱা গুণনাম মুখে তোৱা গুণ নাম কৃষ্ণ শংকৰ মাধৱ ভকত প্ৰাণ বান্ধৱ যেতিয়াই আমি ভগৱন্তৰ চৰণত ভগৱন্তক নিজৰ ভকত প্ৰাণ বান্ধ হ'ব বুলি আমি বিবেচনা কৰিছোঁ এতিয়া সমস্ত সংগীবৃন্দই আমাৰ এক ঈশ্বৰ কৃষ্ণস্বৰূপ এক গুৰুজনৰ স্বৰূপ সেয়েহে আমি উচ্চ নিচ্চ ভিন ভাৱ নাৰাখি ধৰ্মীয় অনুষ্ঠানত কোনো জাতি ভেদ নাৰাখি অস্পৃশ্যতা নাৰাখি আমি সকলোৱে এক বৈষ্ণৱ ধৰ্মৰ দীক্ষিত হৈ এক বৈষ্ণৱ মাৰ্গত মন নিয়োগ কৰাটোৱেই হ'ল আমাৰ কাম্য যদি আমি সকলোৱে এক বৈষ্ণৱ মাৰ্গত মন নিৱেশ কৰি আমি কৰ্ম কৰিবলৈ যাওঁ তেতিয়াহে আমাৰ গোটেই জীৱনটো সুখময় মধুময় শান্তিময় হ'ব ধন আশ্চৰ্যই মানুহৰ মনত সুশান্তি বিৰাজ কৰিব নোৱাৰে কিন্তু ভকতৰ সঙত তেনেকুৱা তাতুধিক ধন আশ্চৰ্যৰ গৰিমাৰ মৰ্যাদাতকৈও বেছি শান্তি পোৱা যায় এই হ'ল ভকতৰ সং সেইকাৰণে গুৰুজনাই উল্লেখিত কৰি গৈছে যে ভকতৰ সং সদা তোৱা গুণনাম ভকতৰ সঙত ভগৱন্তৰ লীলা গুণ চৰিত্ৰ আলাপ আলোচনাৰে মন প্ৰাণ পৱিত্র কৰে দেহ মন বুদ্ধি ভগৱন্তৰ চৰণত প্ৰেৰণা যোগায় সেয়েহে আমি দৈনন্দিন জীৱনত যি কৰ্মই নকৰোঁ য'লৈকে যাবলৈ নাযাওঁ ওলোৱাৰ সময়তে এক ভগৱন্ত কৃষ্ণৰ চৰণত কৃষ্ণ বুলি কৈ আমি আগবাঢ়িব লাগে এই হ'ল আমাৰ দৈনন্দিন কৰ্মময় জীৱনত পথাৰত শাল কোৰ মাৰিবৰ সময়তো এক ঈশ্বৰক চিন্তা কৰি কৃষ্ণ প্ৰভু আৰু আপোনাৰ কৰিবলগীয়া কামখিনি আপুনি কৰি যাওক সকলোখিনি কাম কৰি যাওক তেওঁ তে ভৰসা কৰি তুমিহে চৈত্ব স্বৰূপন নৃত্য শুদ্ধ সত্য অসণ্ডিত চৰা চৰ হ'ব ইটো মায়াৰ কল্পিত তুমিহে সত্য শুদ্ধ জ্ঞানৰ খণ্ডীৰ বাকী যিমান বস্তু দেখা যায় সকলোবোৰ মায়াৰ কল্পিত এই আছে এই নাই যেনেকৈ সপোনত বহুত ধন পালে বহুত আশ্চৰ্য গাড়ী মটৰ কিন্তু আপুনি সাৰ পোৱাৰ লগে লগে দেখিব যে আপোনাৰ লগত একো নাই সেয়েহে এক ভগৱন্তৰ চৰণতে অৰ্পনাকৈ আমাৰ কৰিবলগীয়া সকলোখিনি কাম আমাৰ কৰি যাব লাগে এই হ'ল আমাৰ মানৱ জীৱনৰ ধৰ্মীয় স্থানলৈ আৰু যোৱা আৰু ধৰ্মীয়ক কৰি আমি কৰ্ম কৰা এই হ'ল মানৱ জীৱনৰ এক মূল্যায়ন